হেল্ল' মোৰ অৰ্ডাৰ এটা আছিলে সেই অৰ্ডাৰত মই কিছুমান বস্তু যোগ কৰিব খুজিছোঁ অঁ ক'ক আৰু জুচ আৰু এনেকুৱা কিবা অপচন আছে নেকি য'ত যোনটো পি খোৱা বস্তু মই অৰ্ডাৰ যোগ কৰিব পাৰোঁ হয় আৰু মোৰ এই জুচটো আপোনাৰ ক'কটো মোৰ মানে অৰ্ডাৰত যোগ কৰিব আছিলে হাঁ আৰু এই পে'মেণ্টো মই অনলাইন কৰি দিম আৰু মোক হোম ডেলিভাৰী লাগে সেইটোৰ বাবে